হেল্ল' চিল্কালয় হয় নে নহয় বাৰু মই যোৱাকালি শাৰী এখন আনিছিলোঁ আপোনালোকৰ দোকানৰ পৰা তাত মেলি চাবলৈ নিদিলে নহয় আপোনালোকে ইমান দাগ আছে ভিতৰত আকৌ আঁচলটোতো পাতলিবিলাক এৰা একেবাৰে বেয়া বহুত বেয়া লাগিছে পাই মনটো ইমান দাম দি আনিলোঁ আকৌ এতিয়া আকৌ বেয়া পাইছোঁ ইমান আপোনালোকে এতিয়া ঘূৰাই ল'ব নাই একেবাৰে বেয়া মুঠতে ভিতৰত মানে মেলি চাবলৈ নিদিলে যে আপোনালোকে একদম ভিতৰত ধেৰ দাগ আছে একেবাৰে একেবাৰে পিন্ধিবই নোৱাৰি আৰু সেইখন কেনেকৈ পিন্ধিম বাৰু সেইকাৰণে মই আপোনালোকক সোনকালে জনাইছোঁ আৰু লগে লগে বেয়া চেয়া নাপাব আৰু পাৰিলে উভোটাই দিম আৰু অকনো মানে পিন্ধিবলৈ মানে নোৱাৰিয়ে মানে একেবাৰে নোৱাৰি মানে পিন্ধিবলৈ কি ক'ম আৰু এতিয়া আপোনালোকক সেইকাৰণে মানে ফোন কৰিছোঁ আৰু বেয়া চেয়া নাপাব আৰু